নলবাৰী কলেজ আছে হাই হাইস্কুল আছে কলেজতো আছে হাইস্কুল এখন আছে শংকৰদেৱৰ স্কুল এখন আছে পাঠশালা আছে তাৰোপৰি আৰু এইগিলাখন আছে লাইব্ৰেৰী লাইব্ৰেৰী স্কুল সব আছে নাটক টাটক হ'ব আমাৰ ইয়াতে